নমস্কাৰ আজি বিছ পঁচিছ বছৰ আগৰ কথা আগৰ দিনত মানুহৰ ঘৰে ঘৰে ম'বাইল ফোন নাছিল দূৰৰ খা খবৰবোৰ ল'বলৈ আমি চিঠিৰ আদান প্ৰদান আদান প্ৰদানবোৰ কৰিছিলো যদিও আমি বহুত চিন্তাত থাকোঁ কেতিয়া চিঠিখন আমাৰ হাতত পৰে এতিয়া সেইবোৰ ভাবিবলগীয়া নহয় কাৰণ এতিয়া আমাৰ সকলোৰ ঘৰে ঘৰে বা সকলো হাতে হাতে ম'বাইল ফোন থকাৰ বাবে বহুত সুবিধাজনক কাৰণ তৎমুহূৰ্ততে খবৰবোৰ পাই যাওঁ কিন্তু আগৰ ল'ৰা ছোৱালীবোৰ বহুত ভাল আছিল কাৰণ ম'বাইল ফোন নাছিল এতিয়া ল'ৰা ছোৱালীবোৰ ম'বাইলত ব্যস্ত থাকোঁতে কিছুমান ল'ৰা ছোৱালী বা মহিলাসকল বহুত বেয়া পৰ্যায়লৈ গৈছে কেৱল ম'বাইল ফোনৰ কাৰণে